অৰ্থনীতি প প্ৰযুক্তিবিদ্যা পৰিৱৰ্তন অনলাইন ব্যৱসায় আদিয়ে আ আমাৰ ব্যৱসায়ত প্ৰভাৱ পেলাইছে কাৰণ আমি যদি এতিয়া ফটো একপি দি পঠিয়াওঁ এইটো অনলাইনৰ যোগেদি ফটো পঠাই দিলে মানে এনেকুৱা এডাল চেইন বনাই দিয়া নামটো লিখি যদি চেইন এডাল বনাই দিবলৈ দিওঁ তেতিয়া আমাক সেই অনুপাতে চেইন এডাল বনাই আনি ঘৰত দি থৈ যায়হি মোবাইল নাম্বাৰটোলৈ তাৰপাছত আকৌ যদি আমি আকৌ কাপোৰ এযোৰ ল'লোঁ সেই কাপোৰযোৰ তেনেকৈ চইজ কৰি ফটো দি দিলে আমি আকৌ সেইমতে পাই যাওঁ এই তেনেকৈ আমাক অনলাইনে বহুতখিনি সহায় কৰিছে